হেল্ল' অঁ ক'ৰ পাইছাহি অঁ ৰাজগড় পাইছাহি অঁ অঁ অঁ অঁ এতিয়া এইফালে চিনি পাবা নাই বাৰু এইফালে ৰাজগড়ৰ পৰা পোনে পোনে আহি থাকাচোন এইফালে আহি আহি ঔফুলীয়া পাই যাবা অঁ ঔফুলীয়াৰ পৰা আৰু আহি থাকিবা আহি আহি বামুণবাৰী পাবাহি তিনিআলি এটা পাবা দেই বামুণবাৰী তিনিআলি তিনিআলিৰ পৰা পাই পেলাই মৰাণ অভিমুখে আহি থাকা মৰাণলৈ আহি থাকিবা আহি আহি অ'ভাৰ ব্ৰীজ এটা পাবা অ'ভাৰ ব্ৰীজৰ পৰাও আহি আহি আহি থাকিবা আহি থাকিবা এইফালে মৰাণ হায়াৰ ছেকেণ্ডেৰী স্কুল এটা পাবা স্কুলৰ কাষেদি এটা ৰাস্তাইদি এইফালে সোমাই দিবা ৰেইলৱে' ষ্টেচনলৈ যাই এইফালে আহি পিনে এটা চাৰিআলি পাবা চাৰিআলি পাই এইফালে ৰা সোঁহাতেদি সোমাই দিবা সোঁহাতে সোমাই আহি প্ৰায় পাঁচঘৰমান মানুহ পাৰ হৈ আহাঁ আহি পেলাই এই বাওঁহাতে আমাৰ ঘৰৰ নম্বৰ ফ্লেট নম্বৰ আছে চৈধ্য নম্বৰ ফ্লেটত ওপৰত উঠি যাবা অঁ অঁ অঁ যদি হেৰি হয় মোলৈ ফোন মাৰি দিবা মই ওলাই দিম অঁ অঁ ওলাই ওলা ওলাই দিম তেতিয়া হৈ যাব অঁ হ'ব